গাঁৱলীয়া জেগাত খেলৰ খেল বিভিন্ন ধৰণৰ খেল খেলা হয় গাঁৱলীয়া জেগাত ফাৰ্ষ্টটো বেছি ইয়াতে ফুটবল গাঁৱলীয়া জেগাত ফুটবল ক্ৰিকেট ভলীবল এইবিলাক বেছি চলে তাৰপিছত আৰু ল'ৰা ছোৱালীবিলাকে বেছি ভাগ ম'বাইলত ম'বাইলতে খেলে গেম ম'বাইলত গেম খেলে ফ্ৰী ফায়াৰ পাবজি এইবিলাক এইবিলাকো খেলে তাৰপিছত আমাৰ ডাঙৰ ডাঙৰ এই যিবিলাক ডেকা ল'ৰা সেইবিলাকে ফুটবল ফুটবলটো বেছিকৈ খেলে তাৰপিছত ক্ৰিকেট এইবিলাক আৰু বিহুৰ সময়ত কলগছ খেল কাবাডী খেল এইবিলাক হয় এইবিলাক চলে ধুনীয়াকৈ